হেল্ল' তেজপুৰ চুইগী হয় নে অঁ অলপ আগত মই অৰ্ডাৰ এটা দিছিলোঁ তাৰো আৰু কেইটামান বস্তু ৰৈ গৈছে অঁ আগত হেৰি দিছিলোঁ মই প্লেইন ৰাইচ আছিল চিকেন কাৰি আছিল আৰু পানীৰ বটল এটা আছিল এক লিটাৰৰ পানীৰ বটল এটা আছিল এতিয়া আৰু কেইটামান বস্তু মই তাৰ লগতে যোগ কৰিব বিচাৰিছোঁ হয় আপুনি লিখি ল'বচোন পাৰিলে হয় বস্তুকেইটা লিখি যাওক চিকেন ড্ৰাই ফ্ৰাই এটা দিব তন্দুৰী এটা দিব কলকাতা বিৰি বিৰিয়ানী এটা দিব হয় আৰু মিঠাত দিব আপুনি ৰসমল্লাই এটা দি দিব হয় পানী বটল আৰু এটা দি দিব হয় লগত আৰু টিছু পেপাৰ দিব হয় আৰু পাৰিলে হেৰি মচলা অলপ দি পঠাব পাণ মাচালা হয় এইকেইটা লগত দি দিলেই হ'ব দাদা হয় ঠিক আছে ধন্য়বাদ